লখিমপুৰ জিলাত আৰু বিশেষকৈ নৃগোষ্ঠীয় বুলি ক'বলৈ হ'লে বিহু মিচিংসকলৰ ঐনিতম বড়ো আৰু চাহ জনগোষ্ঠীয় লোক মুছলিমসকল সকলো আমি লগ হৈ আমি লখিমপুৰত আমি বাস কৰোঁ ভাষা কোনো আমি বিৰোধিতা নকৰোঁ নোহোৱাকৈ আমি চলি আছো আমি কাৰণ আমি অসমীয়া যেতিয়া আমি গোটেই সকলো আমি ভাই ভাই অসমীয়া বুলি আমি বা মুছলিম বুলি বা বঙালী বুলি বা বড়োসকল বুলি আমাৰ কোনো ভেদভাব নাই সকলো আমি মিলি আমি কাম কৰোঁ আৰু বিশেষকৈ কিছুমান যেতিয়া বিহু পতা হয় তেতিয়া অসমীয়া যেতিয়া বিহু হয় তেতিয়া সকলো মিলি মুছলিম মিচিং বড়ো বঙালী সকলো জনগোষ্ঠী মিলি আমি একেলগে আমি বিহু বিহু মাৰোঁ আমি বিহু একেলগে আমি ভোজ ভাত খাওঁ ভোজ ভাত খাওঁ ভাল লাগে বহুত ভাল লাগে আমাৰ ইয়াত সকলো ভাষা আমি ঠাই ভেদে বেলেগ বেলেগ মিচিংসকলৰ মিচিং ভাষা থাকে বড়োসকলৰ বড়ো ভাষা মুছলিমৰো ভাষা থাকে ঠিক আৰু সকলো ভাষা থকাৰ পাছতো আমি সকলো আমি সকলো অসমীয়া হৈ আমি জীৱন নিৰ্বাহ কৰি আছো লখিমপুৰ লখিমপুৰৰ সকলো ভেদভাব নাইকিয়া কৰি সকলো আমি মিলি মিলিজুলি আমি কাম কৰি আছো আৰু নামঘৰত নামঘৰত ক'বলৈ হ'লে আমি যেতিয়া নামঘৰ ভাদ মাহ পৰে সকলো মিলি আমি ভদীয়া নাম লওঁ ৰাতি দিনত বোৱাৰীসকলে ভদীয়া নাম লয় আৰু ৰাতি আমি পুৰুষসকলে পুৰুষসকল মিলি পিনি নাম লওঁ বহুত ভাল লাগে আমাৰ তেনেকৈ আমি জন আমাৰ সংস্কৃতি ভাষা জনজাতি সকলো মিলি আমি একেলগে কাম কৰি আছো বহুত ভাল লাগে আৰু ভাষা সলা সলনি বুলি ক'লে সাল সালনি বুলি ক'বলৈ গ'লে আমাৰ ইয়াত কোনো ভাষা সাল সলনি নহয় কাৰণ মিচিংসকলেও আমি অসমীয়াতে আমি কথা পাতোঁ বা বড়োসকলৰ লগতে আমি অসমীয়াতে কথা পাতোঁ মুছলিমসকলৰ লগতো আমি অসমীয়াতে কথা পাতোঁ সকলো জনগোষ্ঠীৰ লগত আমি অসমীয়াতে কথা পাতোঁ তেওঁলোকৰ নিজৰ ভাষা আছে যদিও আমি যেতিয়া আমি লগ হওঁ যেতিয়া এজন চুতীয়া সম্প্ৰদায়ৰ লোক হওক বড়ো কছাৰী সকলো মিলি আমি যেতিয়া লগ হও তেতিয়া সকলো আমি অসমীয়া ভাষাতেই কথা পতা হয় কথা পতা হয় নিজৰ ভাষা বুলি ক'বলৈ আমাৰ তেতিয়া আমি অসমীয়া ভাষাটোৱে আমি চিলেক্ট কৰোঁ কাৰণ হয়তো কিছুমান চুতীয়া মানুহে বড়ো ভাষা নাজানিব পাৰে কিছুমান বড়োৱে আহোম ভাষা নাজানিব পাৰে বা কছাৰী ভাষা নাজানিব পাৰে মিচিং ভাষা নাজানিব পাৰে এই বা মুছলিমসকলে সকলো ধৰণৰ ভাষা নাজানিব পাৰে বঙালীসকলে সকলো ধৰণৰ ভাষা নাজানিব পাৰে ঠিক সেইকাৰণে আমি সকলোৱে যেতিয়া মিলি যাওঁ মিলি পিনি আমি অসমীয়া ভাষাতে আমি কথা পাতোঁ সেইকাৰণে আমাৰ লখিমপুৰত সকলো জনজাতি এক হৈ আমি কাম কৰি আছো সকলো যেতিয়া আমি লগ হওঁ তেতিয়া আমি কথা পাতোঁ সঁচাই বহুত ভাল লাগে কাৰণ আমি ইজনে সিজনক কেতিয়াও বেয়া চকুৰে আমি চোৱা নাই আজিলৈকে যিটো কাৰণত আমি সকলো মিলি সকলো মিলিয়ে আমি থাকোঁ কোনো এটা জাতি বা জনজাতিয়ে আমাক বেয়া চকুৰে নাচায় আমি সকলোৱে মিলি আমি কাম কৰোঁ এয়াই আমাৰ লখিমপুৰ